কুকুৰা মোৰ হেৰি বেমাৰ হয় এতিয়া বে কুকুৰা বেমাৰ হ'লে মই তিন এই দৰৱ পাতি আনি দিওঁ তাৰপৰা দৰৱ পাতি খুৱাই মানে তিনিদিন চাৰিদিনমান থাকে আৰু তাৰ ভাল হ'লে হয় নহ'লে নাই আৰু যেনিবা আমি কুকুৰা কিছুমান মান কুকুৰা নাখাওঁ যে বেমাৰ হ'ল বুলি এই জুপুকা লাগি লাগি থাকে সেই দৰৱ হা দৰৱে ভাল কৰিলে কৰিব আৰু নকৰিলে নাই আমি খাই মাৰি কাটি খাই থৈ দিওঁ কেতিয়াবা বে ইমানখিনি কুকুৰা কেনেকৈ পেলাই দিবি দচটা পোন্ধৰটা কুকুৰা তেনেকৈ আমি আৰু ভালটোতো খাওঁ সৰু সৰুটোতো পেলাই দিওঁ আৰু তাৰপৰা হাঁহটোৱে আকৌ হা হাঁহটো দেই হাঁহৰ বেমাৰ এক টাইমত আহে হাঁহৰ বেমাৰ আহে মানে ঘনাই হাঁহৰ বেমাৰটো নাহে হাঁহৰ বেমাৰটো আহে এক টাইমত সেই টাইমত কোন মাহত আহে শাওণ মাহত আহে হাঁহৰ বেমাৰটো তাৰমানে মানুহে যে পথাৰত যে খেতি বাতি কৰে কিবা কিবি মাছ চাছৰ হেৰি দিয়ে তেনেকুৱাতে যেনিবা হাঁহৰ বেমাৰটো আহে হাঁহৰ বেমাৰটো আহিলে মানে দৰৱ পাতি দিয়ে আৰু দিওঁ আৰু সেই দৰৱ পাতি দিলে মানে ভাল হয় তাৰ কিছুমানটো বাছে কিছুমানটো নাবাছে যেনিবা সেই কিছুমানটো নাবাছিলে আমি আৰু এইবোৰ খোৱাটো খাই ৰাইজে নোখোৱাটো নাখাওঁ যেনিবা পেলাই দিওঁ আৰু ছাগলীয়ে আৰু হেৰি ছাগলী আকৌ দেই এটা সময়ত বেমাৰ এটা আহে তাৰমানে বেমাৰ আহে মানে হাগে পনীয়া পনীয়া হাগিব তাৰপৰা পনীয়া পনীয়া হাগি আকৌ থপথপিয়া হাগে তাৰপৰা সেই দৰৱ পাতি খোৱাই পানি ভাল কৰোঁ আকৌ মানুহে কয় বোলে তই বোলে হেৰি নহয় বোলে কয় যে ভিম কলৰ গুৰি ভীমকলৰ গুৰি বোলে খুন্দি পানি খুৱাই দিবিচোন বুলি কয় মই তেনেকৈ তিনিটা চাৰিটামান ৰখাইছোঁ দেই ভীমকলৰ গুৰিৰ তাৰমানে ৰসটো খুৱাই তেনেকৈ কয় আৰু বোলে ভীমকলৰ গুৰিৰ আৰু বোলে হেৰি শিপা বোলে খুন্দি এনেকৈ খুন্দি পানি খোৱাবি ভাল হৈ যাব তাৰপৰা খুৱাওঁ তাৰপৰা এইভাগে এলান্ধু এনেকৈ থাকে নহয় সেই এলান্ধু খুৱাইয়ো মই ভাল কৰিছোঁ কিছুমান ভাল নোহোৱাতো আমি ৰাইজে ভাগ কৰি খাই থৈ দিওঁ আৰু তাৰ গৰু আৰু এনেকৈ কৰি পানি আৰু গৰু বেমাৰ হয় গৰুৱে আকৌ মানুহে খুৰা বেমাৰ হয় ন খুৰা বেমাৰ হ'লে কয় এই বোলে হেৰি বোকাত বান্ধি থ'লে ভাল হয় হয় বাৰু বোকাত বান্ধি থ'লে ভাল হয় মই এতিয়া গৰু পুহিছোঁ গৰু মই এতিয়া খুৰা খুৰা বেমাৰ হৈছে বোকাত বান্ধি থওঁ ভাল হয় তাৰপৰা বেলেগকৈ বেমাৰ হ'লে দৰৱ পাতি দিলে কিছুমানটো ভাল হয় কিছুমানটো নহয়েই আৰু যেনিবা